আমাৰ অঞ্চলত ধৰা মাছবিলাক ধৰক গাঁও চহৰবিলাকতটো মাছ তেনেকৈ ধৰিব নোৱাৰে গাঁও অঞ্চলত যিবিলাক মাছ ধৰে সেইবিলাক ধৰক জেনেৰেলি বিলবিলাক সিঁচোতে বা পুখুৰী সিঁচোতে বেছি মাছ পায় শ'ল মাছ মাগুৰ মাছ শিঙী মাছ কাৱৈ মাছ গৰৈ মাছ আৰু চেঙেলী মাছ তেনেকুৱা কিছুমান মাছ ওলাই আৰু যিবিলাক মানুহে ধৰক ফিচাৰী মানে নিজে খুলি মাছ পালন কৰে সেইবিলাকৰ তাত ধৰক ৰৌ মাছ বাহু মাছ চিতল মাছ আৰি মাছ সকলো ধৰণৰ মাছ তেওঁলোকে পালে আৰু আমাৰ গাঁও অঞ্চলৰ মাছবিলাক সেয়া পুখুৰীবিলাকত ধৰক শ'ল শাল তেনেকুৱাবিলাকেই পোৱা যায় তাৰপিছতেই আপোনাৰ সেইবিলাক কিছুমান মাছৰ চাহিদা আছে কিছুমান মাছৰ ধৰক চাহিদা গাঁৱৰবিলাকত ধৰা মাছবিলাকৰ চাহিদাটো কম আৰু চহৰত যিবিলাকে ফিচাৰী খান্দি ডাঙৰ ডাঙৰকৈ ফিচাৰী খান্দি মাছবিলাক পালন কৰে সেইবিলাকৰ চাহিদাটো বেছি কাৰণ সেইবিলাক মাছৰ পৰা তেওঁলোকে বিকি তেওঁলোকে নিজে টকা আৰ্ণ কৰিব পাৰে আৰু গাঁওবিলাকত ধৰক যেনেকৈ বিলৰ পৰা মাছটো ধৰি আনিলে সেই বিলৰ কিছুমান যিবিলাকে মাছৰ ব্যৱসায় কৰে তেওঁবিলাকে মাছবিলাক বিকি তেওঁলোকে টকাৰ উপাৰ্জন কৰে আৰু যিবিলাকে খাবৰ কাৰণে ধৰক পুখুৰী এটা সিঁচিলে সেই তেনেকৈ তেওঁলোকে আৰ্ণ কৰি তেনেকেই খায় মাছবিলাক তেওঁলোকে লয় আৰু জেনেৰেলি বিয়াৰ সবাহতো মাছৰ প্ৰয়োজন হয় ধৰক বিয়া এখন পাতিবলৈ গ'লেও ধৰক জেনেৰেলি ৰৌ মাছ নহ'লে বাহু মাছ বিশেষকৈ চলে আৰু চব জেগাতে ধৰক মাছবিলাক বেলেগ বেলেগ হয় আৰু কিছুমানৰ সৰু মাছ কিছুমান ডাঙৰ মাছ হয় আৰু বিয়াবিলাকত দিয়া মাছবিলাক হয়তো জেনেৰেলি ডাঙৰ মাছবিলাক দিয়ে সৰু মাছটো নিদিয়ে সেইকাৰণে গাঁও চহৰ ভেদে মাছবিলাক বেলেগ বেলেগ হয় আৰু কিছুমান মাছৰ দাম এতিয়া বিহুৰ ওচৰত মাছৰ দামবিলাক হয় আপোনাৰ চাৰিশ পাঁচশ টকা পাৰ কিলো মাছৰ দাম হয় চিতল মাছৰ দুহেজাৰ টকালৈকে চিতল মাছৰ কিলো হয় ভেহু মাছ ভেহু মাছটো এঘাৰশ বাৰশ টকালৈকে কিলো মাছৰ দাম হয় এতিয়া চবেইতো এঘাৰশ বাৰশ টকা দামৰ মাছৰ মাছটো কিনি খাব নোৱাৰে জেনেৰেলি দুশ আঢ়ৈশ তিনিশ টকালৈকে মাছটো কিনি খায় এতিয়া সেইটো হিচাপত মাছৰ দাম মাছ লৈ লৈ দামটো বেলেগ বেলেগ লোকেল মাছৰ দামটো বেলেগ হয় চালানি মাছৰ দামটো বেলেগ হয় একেবাৰে এইয়া আপোনাৰ শিঙী মাছৰ মাগুৰ মাছৰ দামটো বেলেগ হয় সেইকাৰণে মাছৰ মাছৰ লৈ মাছ লৈ লৈ দামবিলাক বেলেগ বেলেগ হয়